অসমীয়াত আমি কিছুমান শব্দ ব্যৱহাৰ কৰোঁ সেই শব্দবিলাকক জতুৱা ঠাঁচ ৰ শব্দ বুলি কোৱা হয় যেনে ধৰক কপাল ফুলা সৌভাগ্যত উপস্থিত হোৱা কানে কান মাৰি কোনো মতে আপোনাৰ যিকোনো কাম কোনোমতে মানে অকনমান দেৰি হোৱা হ'লেই হৈ নুঠিলেহেঁতেন তেনেকুৱা শব্দত আমি কওঁ কোনোমতে গা এৰা দিয়া মনো মনোযোগ নিদিয়া বা দায়িত্ব এৰা তেনেকুৱা আমি শব্দবিলাক কওঁ চকু কপালত উঠা আচৰিত হোৱা মানে কোনোবা এটা কাম কৰি দিলে সেই কামটোক অসম্ভৱ আছিলে সম্ভৱ হ'ল হোৱাৰ কাৰণে সেইটো চকু কপালত উঠা বুলি কোৱা হয় হাত দীঘল আপোনাৰ মানে আমি কওঁ হাত দীঘল মানুহ ক্ষমতাশালী যাৰ মানে ক্ষমতা অসীম ক্ষমতা আছে তেনেকুৱা মানুহক আমি হাত দীঘল বুলি কওঁ চোৰ হাত লৰ আমি হাত লৰ মানুহক এনেই চোৰ স্বভাৱৰ মানুহ বুলি কওঁ যি মানুহৰ হাতত মানে কিবা এটা লাগি যায় তেনেকুৱা মানুহক আমি চোৰ স্বভাৱ বুলি কওঁ কপাল ফুটা দূৰ্ভাগ্যত উপস্থিত হোৱা আপোনাৰ অকনমান কিবা এটা হ'ব লাগিছিলে কিন্তু নহ'লে মানে আপোনাৰ সেইটো কপালত নাই আৰু কপাল ফুটা পাব লাগিছিল নেপালে আপোনাৰ খাই পাত ফলা সেইটো অকৃতজ্ঞ খাই পাত ফলাটো আপোনাৰ আপুনি আজি যিজন মানুহক সহায় কৰিলে সেই মানুহজনেই আপোনাক বিপদৰ সময়ত আপোনাক নেদেখাৰ ভাও ধৰি গুচি গ'ল তেনেকুৱা মানুহক আমি খাই পাত ফলা বুলি কওঁ চকু চৰহা আনৰ দেখিব নোৱাৰা মানুহ চকু চৰহা আনৰ দেখিব নোৱাৰা মানুহ সেইজনে ওচৰৰ মানুহৰ উন্নতি হোৱা বা লগৰ উন্নতি হোৱা নিবিচাৰে তেনেকুৱা মানুহক চকু চৰহা বুলি কোৱা হয়